অঁ হয় নেকি কিবা ক'ব আছে নেকি ভেকচিন আগতে আহিছিলে এতিয়া বহু দিন হ'ল অহা নাই

অঁ আগত আহিছিলে এতিয়া বহুত দিন অহা নাই আমাৰ কুকুৰাবোৰক দিবলগীয়া হৈ আছিলে বাৰু কেনেবাকৈ সুবিধা পাম নেকি বাৰু অঁ কিমান দিনত আহিব জানো অঁ অঁ ন অঁ অঁ অঁ হেৰি কি কয় যে এইবোৰ আমাৰ হেৰি ছাগলীজনী গা ভাল নাই তালৈ নি বেজী দিব পাৰিম নাই বাৰু অঁ কোনবাৰে কোনবাৰে যাব লাগিব জানো অঁ ফিল্ডলৈ যায় ন অঁ

অঁ অঁ তেতিয়াহ'লে আমাৰ ছাগলজনী সোমবাৰে লৈ যাম দেই আপোনাক আপোনাক লগ পাম ন

আমাৰ গাহৰি ভেকচিন দিয়া হোৱাই নাই লগতে কুকুৰাৰ লগতে গাহৰি ভেকচিনো লৈ আহিবলৈ কম বুলি ভাবি আছিলোঁ

অঁ অঁ অঁ কুকুৰাটো কিমান মাহে কিমান দিনৰ মূৰে মূৰে বেজীটো দিয়াব লাগে বাৰু অঁ এনেকৈ অঁ এনেই বেজীৰ বাঢ়িৰে আৰু দৰব পায় নাই কুকুৰাক খুওৱা অঁ অঁ অঁ তেনেকৈও হেৰি হয় ন মই অঁ মই এবাৰ কুকুৰা ফাৰ্ম এখন খুলিবলৈ লৈছোঁ মানে তেনেকৈ কিমান দিনত কেনেকৈ ভেকচিন দিয়া হয় জনাব জনাব নেকি বাৰু

অঁ অঁ তেনে অঁ তেনেকৈ কম তেতিয়াহ'লে দেই আপোনাৰ লগত আপোনাৰ লগত যোগাযোগ ৰাখিম দেই অঁ আমাৰ গৰু গৰু আছে গৰু ভেকচিন আগত দিয়া হ'ল কিমান বছৰৰ মূৰতহে দিয়ে চাগৈ অঁ আগত এবাৰ দিয়া হৈছিলে কেতিয়া দিয়া হৈছিলে মই সেইটো হেৰি কৰিলেহে গৰু ভেকচিনটো দিয়াব পাৰিম মিলালেহে পাৰিম মানে কিমান দিন হৈছিলে পাহৰি গ'লোঁ নাই গৰু ভেকচিনটো দিয়াব লাগিব আমাৰ এইফালে সময় মতে নাহে মই হেৰি খবৰ কৰি কৰিহে আনো এনেকৈ ফাৰ্মাচীৰপৰা কেতিয়াবা প্ৰয়োজন হ'লে কিছুমান ভিটামিন কিনি আনো এনেকৈহে ইভাগে ইমান নাহে

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ গাহৰিটো ইমান দাম সঁচাকৈ কিবা এটা হ'বলগীয়া হ'লে বহুত দিগদাৰ হৈ যায় সেইটো কাৰণে ভেকচিনটো মাহে মাহে দি থাকিব পাৰিলে ভালেই আছিলে ছমাহৰ মূৰত নহ'লে কিমান দিনৰ মূৰত দিয়াব লাগে সেইটো নজানো বাৰু ভেকচিন

অঁ অঁ অঁ

অঁ অঁ আপোনালোকৰ ওচৰত তাত বাৰু হেৰি আছে নেকি এনেকৈ গাহৰি ফ্ৰাম ওচৰত আছে নেকি বাৰু অঁ সেই গাহৰি ফাৰ্মৰপৰা আমি ভাল পোৱালি আনিম বুলি ভাবিছিলোঁ পাম নেকি আমি অঁ আমি সেই ব্যৱসায়ৰ কাৰণে গাহৰি আনিম বুলি ভাবিছিলোঁ মানে অঁ ওচৰতে ন

অঁ

অঁ অঁ এইটো হেৰি চৰকাৰফালৰপৰা আহে নেকি বাৰু সুবিধাটো অঁ

অঁ

আপোনালোকৰ লগত হেৰি যোগাযোগ কৰি ৰাখিম বাৰু আমি দেই অঁ আমাৰ হেৰি কুকুৰ এটা আছিলে কুকুৰটো এইকেইদিন ভালকৈ খাবলৈ মন কৰা নাই তাৰ ব্যৱস্থা কিবা আছে নেকি বাৰু অঁ অঁ অঁ সেই পেলু হৈছে নেকি কাৰণে জানো খাবলৈ মন কৰা নাই অঁ

অঁ অঁ পেলু হ'লে নানান ধৰণৰ বেমাৰ হয় ন অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব আপোনাৰ লগত মই হেৰি কানেকচনটো ৰাখিম বাৰু তাৰপৰা অঁ পাছে পৰে কিবা দৰকাৰ হ'লে ক'ম আৰু মই সেইদিনাখনকে ছাগলী সোমবাৰৰ দিনা লৈ যাম বুলি ভাবিছোঁ

অঁ অঁ অঁ অঁ আকৌ হেৰি কুকুৰটো খাবলৈ মন কৰা নাই সেই কুকুৰটোকো লগতে লৈ যাম

কুকুৰাবোৰ তালৈ নিনো কুকুৰাবোৰ আপোনালোকৰ মানুহ পঠিয়াবচোন মই হেৰি কৰিম বেজীবোৰ কেনেকৈ কেনেকৈ দিয়াব লাগে প্ৰথমবাৰ দি দিবলৈ শিকিব লাগিব অঁ অঁ অঁ অঁ অঁ ইভাগে পাবলৈ দিগদাৰ হয় সেই তিনি দিনতে পাম ন অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আমাৰ ঘৰত গৰু পাঁচটা আছে তাৰপৰা কুকুৰ মতা কুকুৰ এটাহে আছে অকল দেই তাৰ পিছতে হেৰি ছাগলীও দহজনীমান আছিলে এতিয়া সেই বাঘে খালে বেমাৰ হ'ল মৰিলে সেনেকৈ কৰি দহজনীৰপৰা এতিয়া সাতজনীমান আছেগৈ নেকি পোৱালিৰ সৈতে অঁ সেই দিয়া নাছিলোঁ আকৌ মই আকৌ এনেকৈ হেৰিয়ৰফালৰপৰা আহে বুলি নাজানো নাই ভেটেনেৰী ডক্তৰ আহে বুলি অঁ খবৰ পোৱা নাছিলোঁ যে অঁ এতিয়া সেই কুকুৰা ল'বলৈ বিচাৰিছোঁ আপোনালোকৰ লগত যোগাযোগ কৰি মই কেতিয়া কেতিয়া দিব লাগে চব ধুনীয়াকৈ দি যাম দেই অঁ অঁ সময়মতে পালে ভাল আৰু

অঁ কিমান সময়ত খোলা পাব তাত দুটামান বজাত গ'লে পাম নাই পাম ন অঁ অঁ অঁ তেতিয়াহ'লে মই ছাগলী আৰু কুকুৰ সেই দহটামান বজাতে লৈ যাম দেই অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হাঁহ বাৰু আমাৰ ঘৰত তেনেকৈ ইমান ৰখা নাই হাঁহ অঁ এনেই চাৰিটামানহে আছে সেইকেইটা বাৰু ভালেই দানাও খাই বাৰু ইমান হেৰি প্ৰব্লেম নিদিয়ে বাৰু অঁ মই আকৌ সেই হাঁহ কুকুৰা বিকিয়ে বহুত হেৰি উপাদন কৰিছোঁ নাই মই সেই হাঁহ কুকুৰা হেৰি কৰিহে ভালপাওঁ অঁ অঁ অঁ তেনেকৈয়ে হ'ব তেন্তে আজি বহুত কথা পাতিলোঁ আপোনাৰ লগত হেৰি হ'লে আকৌ ফোন কৰিম আপোনাক দৰকাৰ হ'লে অঁ অঁ সোমবাৰে কিন্তু মই আপোনাৰ ওচৰলৈ যাম হেৰি ছাগলী আৰু সেই কুকুৰকেইটা লৈ যাম কুকুৰটো অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব ঠিক আছে তেন্তে